মই যোৱা চৈধ্য় মাৰ্চ দুহেজাৰ চৌব্বিছ তাৰিখে ৰাণীবাৰীলৈ যাত্ৰা কৰিছিলোঁ মই ঘৰৰ পৰা ওলাই গৈছিলো তিনিটামান বজাত আৰু মৰাণৰ পৰা মই নাগালেণ্ড এক্সপ্ৰেছ ট্ৰেইনত উঠি মই যাত্ৰা কৰিলোঁ আৰু মই গুৱাহাটী গৈ পালো ৰাতিপুৱা নেক্সট ডে চাৰে তিনিটা বজাত তাৰ পিছত আমি এতিয়া ৰখিলো ৰখিলো বহুত দেৰি ৰখিলো আমি আমি ইয়াৰ পৰা দহজনমান গৈছিলোঁ আমি ৰখিলো ৰখিলো তাৰ পৰা ৰাতিপুৱা চাৰে সাতটা বজাত আমি তাৰ পৰা ওলাই গ'লো বঙাইগাঁৱলৈ বঙাইগাঁৱৰ পৰা আকৌ মিৰ্জালৈ গ'লো মিৰ্জাত ৰখিলো এতিয়া আমি য'ত গৈছিলো ৰাণীবাৰী তালৈকে লৈ যাবলৈ আমাক বাছ অহা কথা আছিলে কিন্তু যদি আমি তেৰ তাৰিখে গ'লোহেঁতেন আও চৈধ্য় তাৰিখে পোৱাহেঁতেন তাত তেতিয়াহে আমাক বাছ আহিলেহেঁতেন কিন্তু আমি গৈছো চৈধ্য় তাৰিখে আৰু গৈ পালো পোন্ধৰ তাৰিখে সেইকাৰণে সেইদিনা বাছ ৰিজাৰ্ভ নাছিলে আমি ৰখি ৰখি তাৰপিছত আকৌ আমি ই ৰিক্সাত আমি তাত যাব লগা হ'ল তাতো আমি গৈ পালো এৰাউণ্ড এঘাৰটামান বজাত আমি ৰাণীবাৰী জাগাটো গৈ পালো জাগাটো কিন্তু বহুত ধুনীয়া আছিলে গৈ পাওঁতেই তাত প্ৰগ্ৰেম আছিলে আমাৰ অসম বাপটিছ কনভেনশ্যন প্ৰগেম আছিলে তাত ইউথ কনফাৰেঞ্চ আছিলে বাৰ্ষিক অধিৱেশন আছিলে আৰু তাত আমি গৈ পাওঁতেই আমি বহুত ট্টায়াৰ্ড হৈ গৈছিলো বহুত ভাগৰ লাগিছিলে আমি তাত গৈ পাওঁতে আকৌ গৈ পাওঁতে আমাক তাত চাহ খাবলৈ দিলে লগতে আমি য'ত য'ত থাকিব লাগে তাৰে চাৰিদিনীয়া প্ৰগ্ৰেম আছিলে সেই চাৰিদিনীয়া অধিৱেশনত আমি ক'ত থাকিব দিব আমি জনা নাছিলো কিন্তু আমাক এটা ভাল ঘৰত আমাক সাতটা ল'ৰা আছিলো আমাক তাত থাকিবলৈ দিলে আৰু আমাৰ লগতে মোৰ বা দুজনী আৰু পেহী এজনী গৈছিলে তিনিজনী ছোৱালী তেওঁলোকক এটা বেলেগ ঘৰত থাকিবলৈ দিলে তেওঁলোকৰ প্ৰাইভেচীটো বেছি ইমপৰ্টেণ্ট হয় আমাৰ কাৰণে ত' ছোৱালী মানুহ বুলি তেওঁলোকক এটা ভাল বেলেগ ঘৰত থাকিবলৈ দিলে তাৰ পিছত আমি তিনিদিন তাতে প্ৰগ্ৰেম কৰিলো তাৰ পৰা ঘুৰি আহিও ছাইট চিয়িং এটা চেশ্যন আছিলে দেই তাতো আমি যাব নোৱাৰিলো কিন্তু তাত বিশেষ বেছি মানুহে তাত যোগদান নকৰা কাৰণে সেই চাইট চিয়িং যোনটো কাৰ্যসূচীটো তাতে বাতিল কৰা হ'ল সেই টাইমতে আমি ফ্ৰী টাইমতে সেই ওচৰত থকা ভিলেইজত ঠাইটো বহুত পাহাৰীয়া জেগা আছিলে বহুত ধুনীয়া জেগা আছিলে তাত লেক এটা আছে লেকতো আমি ফুৰিবলৈ গৈছিলোঁ আৰু তেনেকৈ দিনটো পাৰ হ'ল আৰু সোতৰ তাৰিখে ৰাতিলৈকে সেই প্ৰগ্ৰাম শেষ হৈ গ'ল নেক্সট ডে আমি ঘূৰি আহিছো তাৰপৰা ঘূৰি আহোতে আমাৰ অলপ দি প্ৰব্লেম হ'ল যে আমি ট্ৰেইনৰ টিকেট কৰা নাছিলো আমি এতিয়া তাৰ পৰা ওলাই আহি গ'লো ই ৰিক্সাত আমি তাৰ পৰা ওলাই আহিছো ৰাতিপুৱা চাৰে নটামান বজাত আহি আমি পালো মিৰ্জা টাউনত একেবাৰে টাউনৰ পৰা এতিয়া বাছত যোৱা কথা আছিলে কিন্তু আমি ভাবিলো এটা মেজিকে ৰিজাৰ্ভ কৰি লওঁ তাতে আমি দহজন আকৌ লগতে মামা দুজন আৰু দাদা এজন আছিলে তেওঁকে মোৰ মাহী মাহী ঘৰৰ ওচৰৰে আমি সকলোৱে তেৰজন হয় আমি মেজিকতে আহি গ'লো গুৱাহাটী টাউনলৈকে তাৰ পিছত আমি তাতে ৰখি আছো ৰখি ৰখি ভাবিছো আমাৰ টিকেট হ'ব নে নহ'ব আমি যাব পামনে নাপাম ত' যোনটো ট্ৰেইনত আমি গ'লো গুৱাহাটী সেই ট্ৰেইনতে ৰিটাৰ্ণ টিকেট আছিলে ৰাতি চাৰে আঠটা বজাত ত' আমি ভাল হ'ল যে আমি এটা টিকেট পাই গ'লো তাৰ পৰা আমি ঘূৰি আহিলো সেইটোতে ৰাতি আমি গোটেই দিনটো তাত ফুৰিলো আমি গুৱাহাটী ষ্টেচনৰ ওচত ফেঞ্চি বজাৰ লগতে মাৰ্কেটছবোৰ ৰেষ্টুৰেণ্টছ হোটেলছবোৰ ফুৰিলোঁ আমি জেগাটো অলপ এক্সপ্ল'ৰ কৰিলোঁ আমি লগতে নিজৰ বহুত মেম'ৰিজ বনালোঁ তাতো টাইম স্পেণ্ট কৰিলোঁ আৰু লগতে আমি ঘূৰি আহিলোঁ ৰাতি চাৰে আঠটামান বজাত আমি উঠিলোঁ তাৰপৰা তাৰ পৰা ঘুৰি অহা টাইমত আমি আহি পালো নেক্সট ডে ৰাতিপুৱা চাৰে দছটামান বজাত চাৰে দছটামান বজাত আহি পাওঁতে ইমানেই ভাগৰ লাগিছে কিন্তু আমি আহিবতো লাগিবই এতিয়া আমি মৰাণত নামিলোঁ আমাৰ ঘৰটো চেপন এতিয়া আমি তাৰ পৰা চেপনৰ পৰা আকৌ মৰাণৰ পৰা আমি হোটেলত সোমালোঁ কিবা খালোঁ ঘৰৰ কাৰণে কিবা লৈ আহিলো বিকজ ইমান দূৰ গৈছোঁ ঘৰত একো মিঠাই লৈ নগ'লে ভাল নালাগিব আমি তাৰ পৰা ঘুৰি আহি আমি চেপন সোমালো সেই যোনটো এক্সপিয়েঞ্চটো পালো বহুত বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আছিলে কোনোদিন মই গুৱাহাটী গৈয়ো পোৱা নাছিলো ৰাণীবাৰী যোৱা এক্সপিৰিয়েঞ্চটো বহুত মোৰ গোটেই জীৱন মোৰ মনত থাকিব আৰু যি তেনেকুৱা মই আপোনাক ক'ব খু ক'ব খুজিছো যে তেনেকুৱা এক্সপিৰিয়েঞ্চ আমি সদায় ল'ব লাগে ট্ৰেভেলিঙটো মোৰ বহুত পছন্দিদা বস্তুৱে হয় আৰু মোৰ জনপ্ৰিয় বস্তু হয় আৰু মই ট্ৰেভেলিং কৰি বহুত ভাল পাওঁ কিন্তু মই এইটো যাম বুলি ভবা নাছিলো হঠাতে মোৰ যোৱা হৈ গ'ল তাত আৰু গুৱাহাটী গ'লো বুলি মই যি এক্সপিৰিয়েঞ্চ পাইছোঁ